হেল্ল' অ' ৰিতু নেকি এই বহুত দিন তোমাক অঁ ভাল অঁ এই বহুত দিন খবৰ চবৰো লোৱা নাই বোলো খবৰ এটা লওঁচোন ভালে আছা ন অ' অ' অ' এই নহয় তোমালোকৰ ঘৰ ঘৰৰ ওচৰতে ছোৱালীজনী বিয়া হেৰি নহয় কিবা প্ৰেজেণ্ট এটা আনিবলৈ যাব লাগিছিল আকৌ তুমি কিবা কিনিলা নি বাৰু অ' অ' এই ন তুমি কি ল'ম বুলি ভাবিলা অ' ময়ো ডিনাৰ ছে'ট এটাকে দিম বুলি ভাবিছোঁ বাকী অন্যনো কি দিম আৰু অ' এতিয়া বিশাল গ'লেই ভাল হ'ব কি জানি ন বিশালতে বাচন বৰ্তনবিলাকো বহুত ধুনীয়া ধুনীয়া পায় তাৰ উপৰিও দামবিলাক প্ৰাইচ টেগ লিখাই থাকে কেতিয়াবা ডিছকাউণ্টো পায় বাৰু অ' তালৈকে গৈ কিনি আনিমগৈ আৰুনো অন্য কি দিম বাৰু এই ডিনাৰ ছে'টটো দিলেই ভাল হ'ব চাগে ন অ' তুমি কাপ ছে'ট দিলে অ' সেইটোও কৰিব লাগিব হয় অঁ বিশাল গ'লে কেইবাটাও কাম হ'ব বাৰু অঁ এতিয়া কিমান সময়ত যাম বুলি ভাবিলা অ' অ' অ' সোনকালে গ'লে সোনকালেও আহিব পাৰিম আৰু পইচা কেইটকামান সৰহকৈও লাগিব ন কাৰণ বিশালত ইটো দেখি সিটো দেখিলে ল'বলৈ মন গৈয়ে থাকে সেইকাৰণে মানে আৰু তোমাৰ হেৰি হয় এই অঁ ভালেই হ'ব আৰু অন্য কিবা সৰু সুৰা সামগ্ৰীবিলাকো লৈ আহিব পৰা যাব একেলগে আৰু ল'ৰা বিয়া হ'লেও যাব পাৰিলো হয় কিন্তু এতিয়া ছোৱালী বিয়াৰ কাৰণে বিশাল যোৱাই ভাল হ'ব তুমি এটা কাম কৰিবা কাম কৰিব মানে কি নমান বজাত ভাত পানী খাই মেলি দহটামান বজাত যাবলৈ ওলাই আহিবা গাড়ী মটৰ সুবিধা আছেই ইয়াৰ পৰা টম টম লাগিয়ে থাকে অ' গাড়ীতে যাম অ' আৰু টমটমবিলাক লাগিয়ে থাকে বিশেষ অসুবিধা নহয় বাৰু বাৰু হ'ব ৰাখিছোঁ তেনে দিয়া আৰু সোনকালে খাই বৈ আজৰি হৈ ওলাওঁগৈ আৰু ন হ'ব সোনকালে ওলাই আহিবা হ'ব দিয়া অ'